মই ফাৰ্ষ্ট টাইম কেদাৰনাথ গৈছোঁ আৰু তাত মানে লগৰবোৰো গৈছে বহুত আৰু তাত গৈ বহুত ভাল লাগিলে কেদাৰনাথত আমি তাত আপোনাৰ দহ পোন্ধৰ দিনমান থাকিলোঁ তাত থাকিও বহুত ভাল লাগিলে তাৰ মানুহবোৰ লগ পায় আৰু তেওঁ মোৰ লগৰবোৰো থাকি তাত ভাল পালে আকৌ এইবাৰ নেক্সট সময় উলিয়াই লাদাখৰফালে যাম বুলিও ভাবিছোঁ যিহেতু এখন ভাল বাইক নাই আৰু সেইবাৰ যাওঁতে দিও থ্ৰী নাইটি লৈ গৈছিলোঁ এইবাৰ হিমালয়াখন লৈ যাব লাগিব মানে তাকে অলপ সময় উলিয়াই আৰু যিহেতু সময় ইমান হেৰিও নহয় ধৰক বাইকখন ল'ব লাগিব আৰু ফাৰ্ষ্ট ফাষ্ট মই কেদাৰনাথ যাওঁতে আপোনাৰ মানে বহুত সময়ৰ মানে অভাৱ যে কিবা এটা আকৌ মেনেজ কৰি মানে গৈছোঁ তাত ইমান দিন থাকিবৰ বাবে আৰু তাত যাওঁতে বহুত মানে ঘৰত অলপ প্ৰব্লেমো আৰু সেনেকৈয়ে সময় উলিয়াই মানে অলপ গৈছিলোঁ ভ্ৰমণ কৰিব পৰা আৰু তাত বাইক ভ্ৰমণ কৰাটো বহুত ইমান সহজ নহয় তেওঁ আমি অলপ লগৰবোৰৰ লগত গৈ তাত সেই ফুৰি মেলি আহিলোঁ আৰু যি নেকি এবাৰ লাদাখত যাব লাগিব যিহেতু হিমালয়াখন আৰু বহুত মানে বস্তু বহুত প্ৰয়োজন হয় আৰু সময় আপোনাৰ মোৰ তাত থাকি বহুত মানে বহুত ভাল লাগিলে আৰু তাৰ জেগাটোও বহুত ভাল আৰু তাত মানে বহুত জেগা আৰু যাব নাপালোঁ কিন্তু নেক্স বাৰ আকৌ গ'লে তাত যাব লাগিব মানে কি হয় তাত অলপ ফুৰি চাকি আহিলে নিজৰ মনটো ভাল লাগে ক'বলৈ হয় এবাৰ আপোনাৰ কেদাৰানাথ গৈ আহিলোঁ বুলি আপোনাৰ মানে কেতিয়াবা মনত থাকি যোৱাকৈ আপোনাৰ কিবা এটা কৰিব পালে ভাল লাগে নিজৰে আৰু সেইটো এটা চবৰে দিম হয় কেদাৰনাথ আৰু তাত বহুত মানুহ যায় আৰু তাত মানে আপোনাৰ মানুহৰ ভিৰত আপুনি ইমান হেৰি কৰিব নোৱাৰে আপুনি মই প্ৰস্তুতি প্ৰথম চলাইছোঁ মানে আপোনাৰ ধৰক প্ৰথম আপোনাৰ বহুত বস্তু প্ৰয়োজন হয় আপোনাৰ কেদাৰনাথ যাওঁতে আপোনাৰ বাইকত যাওঁতে কি কি প্ৰয়োজন হয় গ'লে গম পায় হেলমেট আপোনাৰ জেকেট আকৌ মোজা জোতা আপোনাৰ খোৱা বোৱা বস্তু আকৌ পানী চানি আপোনাৰ ধৰক বহুতো বস্তু আকৌ ৰাস্তাত প্ৰব্লেম দিলে আপোনাৰ সেইটো থাকিলেই আপোনাৰ আকৌ বাইক চাইক তেল চেল পেট্ৰল আকৌ লগৰবোৰ কিবা কেতিয়াবা কিবাকিবি হৈ যায় বেমাৰ চেমাৰ কেতিয়াবা কিছুমানৰ বমি হয় কিছুমানৰ আকৌ আপোনাৰ বাইকত ইমান দূৰ যাবও নোৱাৰে তেনেকুৱা কিবাকিবি হৈ যায় কিন্তু আৰু লগৰবোৰ তাত গৈ বহুত ভাল লাগিলে আৰু কিছুমান মানুহো জানেই কিছুমানে ইমান মানে হেৰি সহ্য কৰিব নোৱাৰে আৰু তাত বহুত ধুনীয়া ৰাস্তা আৰু পাহাৰৰ মাজে মাজে যাবলৈ পালে আপোনাৰ কেনেকুৱা লাগে আপুনি গম পায়ে নহয় নিজে আৰু তাত গৈ মানে বহুত ভাল লাগে আৰু আৰু লগবোৰেও কৈছে লাদাখত যোৱা কথা আৰু তাত গৈ মানে অলপ ফুৰি চাকি আৰু এইবাৰ আগৰ যোনকেইজন গৈছিলে সেইজন নাযায় আৰু এইবাৰ বেলেগৰ লগত যাব লাগিব যিহেতু বহুত মানে বস্তুৰ প্ৰয়োজন হৈ আছে আৰু সময়ো মানে উলিয়াব লাগিব যিহেতু আৰু সময় বহুত কম বাকী কিবা এটা কৰি সময়অকণ উলিয়াই অলপ ফুৰি চাকি আহিব লাগিব আৰু তাত গৈ ইনেও চবেই ভালেই পায় আৰু চবৰে এটা ডিম থাকে কোনোবা এখন জেগাত যোৱা আৰু মোৰো সেনেকৈ ডিম মানে বহুতকেইখন জেগাত যাবলৈ যেনে বাইকখন লোৱাৰ পিছত ফাৰ্ষ্ট ফাষ্ট লাদাখত যাব লাগিব আৰু তাত লাদাখত গ'লে আপোনাৰ গম পায়ে নিজৰ তম্বু চম্বু কিনা মেলা বস্তু মানে বাহনী বহুত থাকে আপোনাৰ খৰচ বহুত হৈ যায় আৰু তেলতে বহুত পৰি যায় ন আৰু লগৰবোৰও কিবাকিবি কেতিয়াবা হৈ যায় আৰু তেনেকুৱাই কিবাকিবি বহুত হেৰি কৰিব লাগে প্ৰব্লেম বহুত হৈ যায়